অঁ অঁ দীপিকা বাইদেউ হেৰি এইবাৰ যে আমাৰ ফাংচন যে হ'ব যে তাত হেৰি মানে চিংগাৰটো আহিব ন ত' তাৰ কাৰণে মানে হেৰি মই ভাবিছোঁ শংকুৰাজ কোঁৱৰক মাতিলে কেনেকুৱা হ'ব সেইটোৱে তেওঁকে মাতোঁ ন অঁ সেইটোৱে ময়ো শুনিছোঁ সেইকাৰণে মানে আপোনাৰ লগত আলোচনা কৰি লৈছোঁ অঁ বাকীবোৰৰ লগতো কথা পাতিব লাগিব অঁ সেইটোৱে ভাল হ'ব তেওঁক মাতিলেই ভাল হ'ব শংকৰাজ কোঁৱৰক সেইটোৱে ত' তেতিয়াহ'লে ফাইনেলি তেওঁকে মাতিম আৰু দেই হ'ব তেতিয়াহ'লে